হেল্ল' যোৰহাট ট্ৰেভেল এজেঞ্চিত লাগিছেনে বাৰু অঁ লাগিছে ন অঁ মই চৰাই যোৰহাট চৰাইবাহীৰ পৰা কৈছোঁ মোক মানে যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ যাবলৈ গাড়ী এখনৰ প্ৰয়োজন হৈছিল অহা মাহৰ দুই তিনি তাৰিখ মানে লাগিছিল পামনে বাৰু অঁ পাম ন অঁ কি কি গাড়ী পাম বাৰু অঁ এইকেইখন পাম ন অঁ মই উবেৰ এখন পাম নেকি বাৰু অঁ দুই তিনি তাৰিখে লাগিছিলে অঁ অঁ নাপাম ন দুই তাৰিখে নাপাম অঁ তিনি তাৰিখে পাম নেকি বাৰু মোক মানে জৰুৰীভাৱে লাগিছিলে অঁ আপোনালোকে যেনে তেনে কৰি হ'লেও মোক বুকিং এটা কৰি দিব আৰু দেই অঁ অঁ ঠিক আছে অঁ